অঁ নমস্কাৰ ছাৰ এই আপোনালোকৰ এই শস্য বীমা মিটিঙত মই উপস্থিত আছিলোঁ তো কথাবিলাক শুনিলোঁ ছাৰ মই ভালেই পালোঁ বাৰু কথাবিলাক শুনি তো গতিকে মই মানে যোৱাবাৰ বীমা কৰা আছিলে তাৰে মইচোন এটকাও নাপালোঁ ছাৰ গতিকে ছাৰ তাকেই বোলো আপোনাৰ ওচৰত সুধিবলৈ আহোঁ বস্তুবোৰ কি ধৰণে হয় প্ৰচেছবোৰ কেনেকুৱা কি নাই কি কথা মই আপোনাৰ ধান খেতিও কৰোঁ আলু খেতিও কৰোঁ তাৰপৰা ভালেমান মোৰ চাপৰিত মাটিও আছে তাতো মই ধৰক যিখিনি পাচলি হয় গোটেইখিনিয়ে কৰোঁ চ' তাতে এবাৰ যিহেতু বানপানী হৈছে তাতে আমাৰ বানপানী হৈ পেলাই গোটেই পলস পৰি গৈছে পথাৰত তো তাকেই বোলো আপোনাক সোধোঁ যে এইবাৰ যদি পলিচিটো কৰোঁ পইচাটো পামনে নাপাম কাৰণ যোৱাবাৰটো নাপালোৱে ছাৰ তাৰপৰা ধৰক এই আমাৰ এই চাপৰি খেতিখিনিতো গোটেইখিনি বৰবাদেই হ'ল ক'ব গ'লে তাকে মানে যদি এই পলিচিটো এপ্লাই কৰোঁ মই কাৰ ওচৰত দিব লাগিব আৰু কাক কি সুধিব লাগিব ধৰক আৰু কেনেকৈ এপ্লাই কৰিব লাগিব কি নাই এই গোটেইখিনি বোলো আপোনাকেই সোধোঁ যিহেতু আপুনি চবতকৈ জ্যেষ্ঠ হয় তো তাকে বোলো আপোনাক সুধি পেলাই ভালকৈ জানি শুনি যাওঁ বুলি সেইকাৰণে আপোনাৰ ওচৰত আহিলোঁ আৰু ধৰক কাৰণ যোৱাবাৰ মই নাপালোঁ গতিকে বোলো শিকাই দিছিলে দাদা এজনে ওচৰৰে তো তাৰ তেওঁৰমতে মই কামবিলাক কৰিছিলোঁ কিন্তু মই ছাৰ এটকাও নাপালোঁ চ' গতিকে সেইকাৰণে বোলো আপোনাকে কথাখিনি ভালকৈ সুধি যাওঁ যে কি হয় কি নাই বস্তুটো কেনেকুৱা তো সেইকাৰণে আপোনাৰ ওচৰত আহিলোঁ ছাৰ চ' আপুনি যদি বেয়া নাপায় মোক অলপ ভালদৰে কথাখিনি বুজাই শুনাই দিয়ক তো ছাৰ মই বহুত উপকৃত হ'ম কথাখিনি গম পায় ধন্যবাদ ছাৰ